আপুনি নলবাৰী কলেজত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছে গতিকে আপুনি মোক জনাব নেকি যে আপুনি আপোনাৰ কলেজখনক কিদৰে শুৱৰণ কৰিব বিচাৰে নলবাৰী কলেজত মই পাঁচ বছৰ পঢ়িছোঁ সেইখনত মই উচ্চতৰ মাধ্যমিক শিক্ষাও মই তাতে গ্ৰহণ কৰা আৰু কলেজীয়া জীৱনটো মোৰ নলবাৰী কলেজতে পাৰ হৈছে নলবাৰী কলেজত লৈ মোৰ বহুত স্মৃতি আছে কলেজখনে মোক বহুত কিবা কিবি শিকাইছে তাতে লগ বন্ধুবিলাকো তাৰে আছিল শিক্ষাগুৰু তাৰে গোটেইখিনিৰ পৰা মই বহুত শিকিলোঁ মানে জীৱনৰ যিকেইটা ডাঙৰ ডাঙৰ অভিজ্ঞতা মোৰ কলেজীয়া জীৱনতেই পাইছোঁ মন যায় কলেজীয়া জীৱনলৈ ঘূৰি যাব কিন্তু ঘূৰি যাব নোৱাৰোঁ কলেজত যিখিনি শিক্ষা গ্ৰহণ কৰিছোঁ যিখিনি পাঠ্যক্ৰমৰ শিক্ষা তাৰে বাহিৰেও মানে জীৱনটোত বহুত কিবা কিবি পালোঁ বহুত মানুহক লগ পালোঁ বহুত প্ৰফেছাৰক লগ পালোঁ তো সেই বস্তুবিলাক এতিয়াও বহুত ভাল লাগে বহুত মনত পৰিলে বহুত ভাল লাগে মই হোষ্টেলত আছিলোঁ কলেজত থাকোঁতে আৰু হোষ্টেল জীৱনৰ অভিজ্ঞতা মানে একদম বহুত ভাল লাগে হো হোষ্টেল জীৱনত সেই দিন ৰাতিবিলাক একে লগে হাঁহি কান্দোন যিবিলাক মুহূৰ্ত আছিল সেই মুহূৰ্তবিলাক এতিয়াও ভাল লাগে এতিয়াও মনত পৰিলে খুবেই ভাল লাগে কলেজত যিবিলাক এক্টিভিটি হৈছিল কালছাৰেল এক্টিভিটি বহুত আমি ৰাতি লৈকে আমি নাটক কৰা আছিলোঁ কলেজত বহি পেলাই তাতে অদিটৰিয়ামত আমি গোটেই দিন ৰাতি নাটক কৰা আছিলোঁ যি ফাংচনত ডে ডেন্স গান এইবিলাক ৰিহাৰ্চল কৰা আছিলোঁ এইবিলাক বহুত ভাল লাগিছিল হোষ্টেলতো আমাৰ বেলেগকৈ ফাংচন আছিল হোষ্টেলৰ ফাংচনবিলাকো আমাৰ বহুতেই খুবেই ভাল লগা আছিল খুব এঞ্জয় কৰা আছিলোঁ আমি হোষ্টেলত মানে হোষ্টেলত বহুত বহুত বেলেগ বহুত দূৰৰ দূৰৰ জেগাৰ বেলেগ বেলেগ এই জেগাৰ মানুহ লগ পাইছিলোঁ ষ্টুডেণ্ট লগ পাইছিলোঁ চবৰ লগত এক্সপেৰিয়েঞ্চবিলাক ছেয়াৰ কৰিছিলোঁ নিজৰ নিজৰ লাইফৰ এইটো মানে বহুতেই ভাল লগা আছিল আৰু কলেজৰ কথা ক'ব গ'লে কলেজৰ কথা কৈ শেষ কৰিব নোৱাৰি কলেজৰ ক্লাছ কৰাৰ মুহূৰ্ততো আমি ইমান ফূৰ্তি ফাৰ্তাৰ মাজেৰে ক্লাছ কৰিছিলোঁ ছাৰখিনিও ইমান ফ্ৰেণ্ডলি আছিল বহুতেই মানে আমাৰ বহুত ভাল লাগিছিল ক্লাছ কৰি পেলাইয়ো স্কুলত তাৰে স্কুলৰ যিটো পৰিৱেশটো সেই পৰিৱেশটো এতিয়াও গ'লে কেতিয়াবা সোমাও কলেজত বহুত ভাল লাগে পৰিৱেশটো দেৱদাৰু গছ আছে কেইজোপামান দেৱদাৰু গছকেইটাৰ মাজে মাজে খোজকাঢ়ি বহুত ভাল লাগে তাৰ এটা সৰু পুখুৰী এটাও আছে ভিতৰত পুখুৰীটোৰ পাৰত বহি কেনে আমি কথা পতা আছিলোঁ আদ্দা মৰা আছিলোঁ সেই দিনবিলাক সঁচাই বহুত ভাল লগা সঁচাই বহুত মনত পৰে মাজে মাজে তাৰে যিখিনি শিক্ষাগুৰু আছি শিক্ষাগুৰুখিনি এতিয়াও কণ্টেক্টত আছে এতিয়াও লগ পালে ভাল বেয়া খবৰ শুধে ভাল বেয়া খবৰ শুধে আৰু এতিয়াও আগৰ লগবিলাককো লগ পাওঁ মাজে মাজে লগ পালে ভালকৈ কথা পাতো আমি আগৰ দিনবিলাক মনত কৰোঁ তাতে কলেজৰ ভিতৰতে কেণ্টিন আছিল কেণ্টিনত কিমান আদ্দা মাৰিছিলোঁ কেণ্টিনৰ যিখিনি কৰ্মচাৰী আছিল তহাঁতৰ লগতো বহুত ভাল আছিলোঁ বহুত আদ্দা মৰা আছিলোঁ তাহাঁতৰ লগতো তো মানে বহুত ভাল লাগিছিল ৰাতিপুৱা যাওঁ ৰাতিপুৱা যাই কেনে দিনটো কলেজত থাকোঁ কলেজৰ পৰা আহিবৰে মন নাযায় মানে বহুত ভাল লাগিছিল কলেজীয়া জীৱনৰ অভিজ্ঞতা বহুত ভাল